একত্ৰিছ বাৰ বাসত্তৰ চন এক এক তেসত্তৰ চন তিনি ন দুহেজাৰ দুই চন তাৰ পিছতে তিনি সাত দুহেজাৰ চাৰি চন সাত আঠ দুহেজাৰ ষোল্ল চন